অঁ হয় হয় হয় দোকানত আপোনাৰ সকলোবিলাক চব্জি আছে আলু আছে বেঙেনা আছে ওলকবি বন্ধাকবি ফুলকবি কি লাগিব আপোনাক অঁ অঁ

অঁ

অঁ হ'ব হ'ব মোৰ তাত তেনেকৈ কাম কৰা ল'ৰা আছে পঠাব নোৱাৰে অঁ এড্ৰেছটো দিব অঁ অঁ ঠিক আছে আপুনি গম পালোঁ মই এড্ৰেছটো আপোনাক কাইলৈ ৰাতিপুৱা পঠাই দিলে হ'ব নে অঁ অঁ ঠিক আছে আপোনাৰ ৰাতিপুৱা মই পঠাই দিম বস্তুখিনি দি পেলাই অঁ অঁ